এনেই কথা এটা ভাবি বহি আছোঁ চোৱাচোন সেইফালে বি চি পি এলৰ ধোঁৱাই গোটেই আকাশখন কলা ধোঁৱা চালি ধৰিছে

হয় ময়ো খাইছিলোঁ দুদিনমানৰ আগত খাব নোৱাৰিলোঁ কি কৰিবা আৰু চৰকাৰে ভাল পদক্ষেপ ল'লেহে কিবা এটা ঠিক হয় যদি ঠিক আছে দিয়া ৰাখিছোঁ